হেল্ল' হেল্ল' তৃপ্তিজ হোটেল হয়নে অ' মই হৰ শইকীয়াই কৈছিলোঁ অ' কালি যে আপোনাক কৈছিলোঁ মই পাঁচটা ৰুটি কথা এতিয়া মোক পাঁচটা নালাগে তিনিটা দিলেই হ'ব কাৰণ মোৰ ল'ৰাটো বাহিৰলৈ গুচি গ'ল এতিয়া আমি ঘৰত তিনিটা মানুহহে আছোঁ গতিকে মোলে তিনিটা ৰুটি দিলে হ'ব হ'বনে অ' বেয়া নাপাব কা পিছত ম মই দুটাটো আকৌ পিছত বাৰু মিলাই দিম মই খাই থৈ আহিম হ'বনে ঠিক আছে হ'ব ৰাখিছোঁ